মোৰ প্ৰিয় খেল হৈছে ক্ৰিকেট ক্ৰিকেট ভাল পোৱাৰ আঁৰত বহুতো কাৰণ আছে সৰুৰ পৰাই মই ক্ৰিকেট খেল দেখি আহিছোঁ আমাৰ নিজৰ ঘৰৰ চৌহদত চোতালত আমাৰ দাদাহঁতে ক্ৰিকেট খেলিছিল যেতিয়া মই একদম সৰু মোৰ বয়স তেতিয়া তিনি চাৰি বছৰৰ বেছি নহ'ব ত' সেই সময়ৰ পৰাই মই আমাৰ ঘৰৰ চোতালত নিজৰ দাদাহঁতক ক্ৰিকেট খেলা দেখি আহিছোঁ আৰু ক্ৰিকেট খেলৰ যিটো উত্তেজনা যিটো এটা ক'ব গ'লে উত্তেজনা এটা আছে ক্ৰিকেটত হাৰ জিতৰ যিটো এটা জোচ এটা আহে ত' সেই বস্তুটোৱে মোক বহুত আকৰ্ষণ কৰিছিল সৰুৰ পৰাই গতিকে তেনেকেই মই ক্ৰিকেট খেলৰ প্ৰতি আকৰ্ষিত হ'লোঁ তাৰপিছত যেতিয়া আমাৰ ঘৰুৱা অৱস্থা অলপমান ভালৰ দিশে আহিল অৰ্থনৈতিকভাৱে তেতিয়া ঘৰত টি ভি আনিলে দেউতা মায়ে টিভিত যেতিয়া আমি দেশৰ ডাঙৰ ডাঙৰ আগশাৰীৰ ক্ৰিকেটাৰসকলক খেলসমূহ দেখিবলৈ পালোঁ যেনে শচীন তেণ্ডুলকাৰ ৰাহুল দ্ৰাবিড় ভি ভি এছ লক্সমন সৌৰভ গাংগুলী এই খেলুৱৈসকলৰ পৰা মই আৰু বেছি ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু তেওঁলোকৰ দৰে এদিন ক্ৰিকেটাৰ হোৱাৰ সপোনো দেখিছিলোঁ এটা সময়ত যদিওবা সেই সপোনটো বাস্তৱত পৰিণত নহ'ল ৰাজ্যিক বা ৰাষ্ট্ৰীয় বা আন্তৰ্জাতিক পৰ্য্যায়ত ক্ৰিকেটাৰ হ'ব পৰা নাই কাৰণ সেই দিশত ইমানো বুৎপত্তি নাই মোৰ কিন্তু আমাৰ নিজৰ ঘৰত হওক বা আমাৰ ওচৰ চুবুৰীয়াৰ যিখন খেলপথাৰ আছে সেই খেলপথাৰত হওক স্কুলত হওক নিজৰ স্কুলত এইবিলাকত মই দলবদ্ধভাৱে ক্ৰিকেট খেলত জড়িত হৈছোঁ মই এজন ফাষ্ট বলাৰ আছিলোঁ আৰু সময় উপযোগী বেটছমেনো আছিলোঁ আৰু যেতিয়া অলপমান ডাঙৰ হ'লোঁ যেতিয়া অফ্ স্পিন আৰু লেগ স্পিন কৰিবলৈ জনা হ'লোঁ সেই তেতিয়াৰ পৰা মই স্পিনাৰ হিচাপেও ভূমিকা পালন কৰিছিলোঁ নিজৰ দলৰ হৈ পেলাই কিন্তু প্ৰথমতে মই ফাষ্ট বলাৰহে আছিলোঁ কিন্তু ফাষ্ট বলাৰৰ পিছত মই আল্টিমেটলি শেষত গৈ পেলাই স্পিনাৰৰো ভূমিকা ল'লোঁ বেট্ছমেন হিচাপে মোক কেত মোৰ সদায় ইচ্ছা আছিল মই অপেনাৰ হওঁ অপেনাই অপেনিং কৰোঁ নিজৰ দলৰ হৈ পেলাই কিন্তু কোনো কেপ্টেইনে মোক কেতিয়াও অপেনিঙত যাব দিয়া নাছিল আৰু যেতিয়া স্কুলত সৰু থাকোঁতে আমি ক্ৰিকেট খেলিছিলোঁ স্কুলত অৱশ্য়েই কেতিয়াবা নিজে বেট বল লৈ পেলাই নিজে এদিনা অপেনিং কৰিব পাৰিছোঁ সেই সূত্ৰে মই অপেনিং কৰিব পাৰিছিলোঁ এবাৰ যেতিয়া নিজে বল আৰু বেট লৈ গৈছিলো মই অপেনিং কৰিছিলোঁ কিন্তু বেলেগৰ নেতৃত্বত খেলোঁতে কোনোদিন মোক কোনেও অপেনিঙত যাবলৈ দিয়া নাছিল আৰু সদায় শেষৰফালে মই বেটিং পাওঁ কাৰণ বলিঙত মই ফাৰ্ষ্টতে বলিং কৰিব যাওঁ প্ৰথমে বলিং কৰিব যাওঁ গতিকে বেটিং কৰাৰ সময়ত মোক সদায় শেষৰফালে বেটিং দিয়ে কিন্তু আজিকালি যিটো অল ৰাউণ্ড প্ৰদৰ্শন কৰা বুলি কয় কেইখনমান খেলত মই অল ৰাউণ্ড প্ৰদৰ্শন কৰিছিলোঁ মোৰ বেটিং আৰু বলিঙৰ কাৰণে মোৰ দল জয়ীও হৈছিল সেইখিনি কথাও মোৰ মনত আছে আৰু স্কুলৰ সময়ত বিশেষকৈ দশম শ্ৰেণীলৈকে প্ৰায় প্ৰতিদিনে স্কুলৰ আমি চুটীৰ পিছত ক্ৰিকেট খেলা মনত পৰে কিন্তু দশম শ্ৰেণীৰ পিছতো ক্লাছ ইলেভেন টুৱেলভত অৰ্থাৎ একাদশ আৰু দ্বাদশ শ্ৰেণীত থাকোঁতে আমাৰ ঘৰৰ চোতালত বা ওচৰৰ ফিল্ডত গৈ পেলাই আমি ক্ৰিকেট খেলাই খেলিছিলোঁ কিন্তু দ্বাদশ শ্ৰেণীৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত নিজৰ পঢ়া শুনাৰ জীৱনত ইমানকৈ ব্যস্ত হ'ব লগা হ'ল যে ক্ৰিকেট খেলৰ প্ৰতি লাহে লাহে সময় নোহোৱা হ'ল গতিকে শাৰীৰিকভাৱে গৈ খেল খেলিবৰ সময় নোহোৱা হৈ হৈ হৈ পৰিল কিন্তু তাৰপিছত খেল উপভোগ কৰি আছো তেতিয়াও খেল উপভোগ কৰিছিলোঁ টিভিত এতিয়াও টিভিতেই খেল উপভোগ কৰোঁ কেতিয়াবা ভাল দলৰ খেল হ'লে স্থানীয় পৰ্য্যায়ত সেই খেলো উপভোগ কৰিবলৈ যাওঁ টিভিত বিশেষকৈ আই পি এলৰ খেল টি টুৱেন্টি মেটছবিলাক ইন্টাৰনেচনেল যিবিলাক আন্তৰ্জাতিক খেল আছে সেইবিলাক উপভোগ কৰা হয় টেষ্ট মেটচৰ প্ৰতি আগৰ পৰাই মোৰ সিমান এটা ইচ্ছা নাই কাৰণ পাঁচদিন ধৰি একেখন খেলা চাই থাকিবলৈ অনিহাও আহে আৰু ইমানখিনি সময়ো নাই যিহেতু স্কুল কলেজ থাকে আগৰপৰাই গতিকে পাঁচদিন একে লেথাৰিয়ে বহি বহি ক্ৰিকেট খেল উপভোগ কৰিবলৈ নোৱাৰি মা দেউতাও নিদিছিল বা নিজেও নোৱাৰোঁ কিন্তু যেতিয়াৰ পৰাই টি টুৱেন্টি খেল আৰম্ভ হ'ল মানে বেছি সময় দিব নালাগে তিনিঘণ্টা ভিতৰত এখন খেল শেষ হয় কেতিয়াবাতো তিনি ঘন্টাৰ আগতেও শেষ হৈ যায় গতিকে এখন ক'ব গ'লে তিনি ঘণ্টাৰ এখন বোলছবি চোৱাৰ দৰে গতিকে বহুত তাত মনোৰঞ্জন হয় উত্থান পতন থাকে এইমাত্ৰ জিকি থকা এখন দলে অন্তিম পৰ্য্যায়ত গৈও হাৰৰ মুখামুখি হয় আকৌ হাৰি থকা দল এটাও অন্তিম মুহূৰ্তত গৈ জয়ী হোৱাৰ উদাহৰণ বহুত আছে গতিকে এনেকুৱা বহুত উত্তেজনাৰে ভৰপূৰ ক্ৰিকেট খেল সেইকাৰণে সৰুৰ পৰাই ক্ৰিকেট খেল মোৰ অতি প্ৰিয় আৰু হয়তো মৃত্যুৰ আগলৈকে এই ক্ৰিকেট খেলে মোৰ প্ৰিয় খেল বুলি মই ক'ব পাৰিম